মই ভাবোঁ অসমীয়া ভাষাটো ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখিবলৈ বাচ্ছা যি জন্মৰ পৰাই তেওঁৰ মাতৃভাষা শিকাব লাগে মাতৃভাষাৰে ডাঙৰ দীঘল হ'লে প্ৰথমতে তেওঁলোকে মাতৃভাষা শিকে যিহেতু আৰু আমি আহি থকা প্ৰজন্মই যাতে নিজৰ ভাষাটোৰ প্ৰতি আগ্ৰহ কৰি তুলিব লাগে যাতে তেওঁলোকে তাৰ পিছৰ প্ৰজন্মক যাতে মাতৃভাষাৰ প্ৰতি আকৰ্ষণ কৰি তুলিব পাৰে আৰু সকলো বিদ্যালয় যাতে মধ্যবিদ্যালয়বিলাকত বা ইংৰাজী মাধ্যম বিদ্যালয়বিলাকত অসমীয়া ভাষাটো যাতে বেছি প্ৰাধান্য দিয়ে শিক্ষকসকলে বা চৰকাৰে যাতে বেছি প্ৰাধান্য দিয়ে আৰু লগতে কাৰ্যালয় হওঁক বা ব্য়ৱসায় ক্ষেত্ৰতে হওঁক সকলোতে ইংৰাজী ভাষাটো বেছি প্ৰাধান্য দিয়া দেখা গৈছে আধুনিক যুগত কিন্তু সেইটো ইংৰাজী ভাষাৰ জড়িয়তে অসমীয়া ভাষাটোৱেহে যাতে বেছি প্ৰাধান্য দিব লাগে অসমীয়া ভাষাটো প্ৰাধান্য দিলেহে ভৱিষ্যতৰ বাবে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ